হেল্ল' অ হয় হয় এনে ভাত খাই উঠি বহি আছোঁ নাই কৰা আপুনি কৰিলে অ' নাই কৰা যদি একেলগতে যাব লাগিব দেই বিহু বজাৰ কৰিবলৈ কেতিয়া যায় আকৌ আপুনি ক'লৈ যাব অ তিন তিনিচুকীয়াৰ ক'ত যাব এইয়া মেখেলা চাদৰ কেইযোৰমান ল'ব লাগিব ন' ও বৰ সস্তা সস্তা ও ও এহেজাৰ টকাত তিনিযোৰ মান পালেও হ'ব কাইলৈ ন' কাইলৈ চাই ল'ব লাগিব দেই অ অ দি দিব লাগিব ফোন কৰি দিম আৰু মই কেতিয়া যাওঁ গ'লে এইকেদিনতে যাব লাগিব নহয় জানো হ'ব বাৰু ঠিক আছে ফোন কৰি দিম